মই বিশেষকৈ বিহু নৃত্যটোৱে ভাল পাওঁ বিহু নৃত্যটো যিহেতু আমাৰ অসমৰ অসমীয়া মানুহৰ বাবে একেবাৰে প্ৰিয় নহয় জানো বিহু নৃত্যটো সেইটো কাৰণে সকলোৱে ভাল পায় সকলোৰে বিহু নৃত্যটো প্ৰিয় আৰু মই বিশেষকৈ বিহু নৃত্যটোৱে ভাল পাওঁ আগৰ পৰা সৰুৰে পৰা আজিলৈকে মই বিহুকে নাচিছোঁ কেতিয়াবা ব'হাগ বিহুতো নাচিছোঁ আৰু সেইকাৰণে বিহুটো বহুত ভাল পাওঁ আৰু ৰাষ্ট্ৰীয় মানে যিহেতু আমাৰ অসমত পূৰ্বপুৰুষৰ পৰা বিহুটো চলি আহিছে নহয় জানো সেইটো কাৰণে বিহুটোও সকলোৱে ভাল পায় মইতো বিশেষকৈ বিহু নৃত্যই ভাল পাওঁ কিয় ভাল পাওঁ মানে আমাৰ মানে কি আমাৰ বিহুটো হৈছে এটা জাতীয় উৎসৱ জাতীয় উৎসৱটোৰ কাৰণে অসমীয়া মানুহৰ পৰম্পৰাগত আগৰ পৰা চলি অহা তাৰ কাৰণে বিহু নৃত্যটো ভাল পাওঁ আৰু বিহু নৃত্যটো একেবাৰে নাচিবলৈও বিহু নৃত্য কৰিবলেও ভাল নাচিবলেও ভাল সহজতে শিকিব পাৰি সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে বিহু নৃত্যটো কৰিব পাৰে আৰু সৰু ল'ৰা ছোৱালীয়েও বহুত নৃত্য কৰিব পাৰে নাচিব পাৰে বিহু নাচিব পাৰে আৰু ময়ো সেইকাৰণে বিহু নৃত্যটোৱে ভাল পাওঁ আমাৰ বিহু নৃত্যটোত নাচিবলৈ হ'লে গামেখেলা লাগে গামখাৰু লাগে ৰঙা ফুট কপৌ ফুল বিহু নৃত্য কৰিবৰ কাৰণে মুগা ৰিহা মুগা মেখেলা মুগা চাদৰ ৰঙা ব্লাউজ ৰঙা আপোনাৰ জেতুকা সকলোখিনি লাগে আৰু সেইটো কাৰণে দেখিবলৈও শুৱনি হয় নাচনীজনী বিহু নৃত্যটো কৰিলে নাচনীজনী দেখাাতো শুৱনি হয় ৰঙা ফুট লৈ থাকে কপৌফুল খোপাত মাৰি থাকে সেইটো কাৰণে বিহু নৃত্যটোৱে ভাল লাগে আৰু অসমীয়া ৰাইজৰ কাৰণে অসমবাসীৰ কাৰণে আমাৰ অসমীয়া মানুহৰ কাৰণে বিহু নৃত্যটো কৰিলে মানে শুৱনি হয় তাৰ উপৰিও বেলেগ নৃত্য আছে আধুনিক নৃত্য হওক লোকনৃত্য হওক আৰু বিভিন্ন ধৰণৰ নৃত্য আছে সেইবোৰৰ সেইবোৰ নৃত্যও ভালেই পাওঁ তথাপিতো মানে বিহু নৃত্যটো শুৱনি হয় সেইটো কাৰণে বিহু নৃত্যটো ভাল পাওঁ আজিলৈকে বাৰু আধুনিক নৃত্যই হওক লোক নৃত্যই হওক এইবোৰ কৰি পোৱা নাই কেতিয়াবা নাচেও খতে কনে অধৱেশেশখন পাতিলে না নচা হয় আগতে নাচিছিলোঁ পঢ়ি থাকোঁতে পঢ়ি থকা অৱস্থাত নাচিছিলোঁ কিন্তু এতিয়া নচা নাই আৰু সেইকাৰণে মানে বিহু নৃত্যটো ভাল লাগে সকলোৰে প্ৰিয় হয় বিহু নৃত্যটো যেতিয়া কুপৌ ফুলপাত খোপাত গুজি লৈ ৰঙা ফুটটো কপালত আঁকি লৈ নাচনীজনী যেতিয়া মুগা ৰিহাখন মুগা মেখেলাখন পিন্ধি যায় তেতিয়াতো শুৱনি হয় ন দেখাত কিমান ধুনীয়া লাগে আৰু আধুনিক নৃত্য ঝুমুৰ নৃত্য আৰু আপোনাৰ বিভিন্ন ধৰণৰ নৃত্য আছে ঝুমুৰ নৃত্য আছে আধুনিক নৃত্য আছে চাহ জনগোষ্ঠীবিলাকেতো ঝমুৰ নৃত্যটোৱে ভাল পায় ঝুমুৰ নৃত্যটো চাহ বাগিচা চাহ মানে চাহ জনগোষ্ঠীৰ কাৰণে হয় বিহু নৃত্যটোো অসমীয়া মানুহৰ কাৰণে হয় আধুনিক নৃত্যটো অসমীয়া মানুহৰ কাৰণেই হয় লোক নৃত্যটো তেনেকুৱাই সেইকাৰণে নৃত্যৰ ওপৰত্ন বিশেষ ক'বলগীয়া নাই তথাপিতো আধুনিক নৃত্য আৰু লোকনৃত্য ঝুমুৰ নৃত্য এইবোৰৰ অবিহনে আমাৰ অসমীয়া ৰাইজৰ কাৰণে বিহু নৃত্যটোৱে উপযোগী